হেল্ল' অঁ এইটো বেব্ৰি ষ্ট'ৰ হয় নে অঁ তাকে কালি মানে আপোনাৰ তাৰ পৰা যে হেডফোনডাল যে আনিছিলোঁ হেডফোনডালতো মানে কি হৈছে মানে ইমানেই বেয়া ছাউণ্ড ইমানেই মানে কি কম আৰু মানে তাঁৰসোপাও ভাল নহয় আপুনি কি দিলে মানে এইডাল পইচাটো এনেই আহিছে নেকি হাঁ তাকে অকণ ভাল বস্তু দিব লাগে ন আৰু ইমান দামো লৈছে তাকে এতিয়া কি ক'ব আৰু ইমানেই বেয়া ভালকৈ শুনিব নোৱাৰি ছাউণ্ড নাই এতিয়া পেলাই দিবগৈ লাগিব সেইডাল কেনিবা তাৰ বাহিৰেতো কাম নাই হয়নে অঁ তাকে অকণ ভাল বস্তু এটা দিব লাগে আৰু অত পইচা লৈছে যেতিয়া এনেকৈ কৰিলেতো নহ'ব ন অঁ ঠিকেই আছে বাৰু হ'ব দিয়ক